ব্যৱসায় কৰিবৰ বাবে প্ৰধানকৈ কেনেসমূহ কথা প্ৰয়োজন বুলি ভাবে ব্যৱসায়ী কথা ব্যৱসায় কৰিবলৈ আমাৰ ধান পথাৰত যেনেকে ধান খেতি কৰিবলৈ হ'লে মাটিডোখৰ সাৰুৱা লাগিব সাৰুৱা মাটিতহে ধান খেতি ভাল হয় ধান খেতি ভাল হয় এটা কুকুৰা বনাবলৈ জেগাডোখৰ ৰ'দ ঘাই হ'ব লাগিব ৰ'দ ঘাই জেগাতে কুকুৰা কুকুৰা আমি পুহিলে হয় চাব পুহি ডাঙৰ দীঘল কৰি এতিয়া স্বাৱলম্বী হ'ব পাৰোঁ আৰু প্ৰধানকৈ যেনেকৈ এখন পান তামোলৰ দোকান দিবলৈ হ'লে তাৰ ঘৰ বনাব লাগে ঘৰ বনাই মেলি তাত দোকানখন খুলি মেলি পুঁজি ভৰাবলৈ হ'লে আমাৰ বহুত টকা পইচাৰ প্ৰয়োজন হয় টকা পইচা অভাৱতে আমি দোকান খুলিব পাৰোঁ খুলিবৰ বাবে অলপ কষ্ট হয় কষ্ট হোৱাত আমি অলপ অলপ কৈ অলপ অলপকৈ বস্তু পাতি আনি দোকানখন খোলোঁ খুলি মেলি অকমান উন্নতি পথলৈ সেনেকে এটকা দুটকা কৰি উন্নতি পথলৈ আগবাঢ়ি যাব পাৰোঁ তেনেকৈ তেনেকৈ আৰু দোকানখনো ভালকে বিজনেছ চলিলেহে আমি দুই এক পইচা কমনি কৰিব পাৰোঁ লগতে ল'ৰাকিটাকো সেনেকেই দোকান বস্তু আনি দিয়ে অনাৰ পিছত আমি